বাৰ্ষিক মেলা আমাৰ বহাগ বহাগৰ পৰা আৰম্ভ হয় বহাগ জেঠ ইমান মানৰ পৰা আৰম্ভ হয় কাৰণ কঠিয়া পৰাৰ পৰা আৰম্ভ হয় আৰু তাৰপিছত আমাৰ বাৰ্ষিক বাৰিষা কাল বুলি কোৱা হয় তাৰ লগত জড়িত আমাৰ ল'ৰালি কালৰ স্মৃতি বিলাক হৈছে আমাৰ মেলাত গ'লে মা দেউতাহঁতৰ লগত যাঁও

তাত কিছুমান পুতলা বেলুন সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালীৰ বস্তুবিলাক ওলায় ওলালে আমাক প্ৰয়োজন হয় আমাৰ দৰকাৰ তেতিয়া মা দেউতাই আমাক দিবলৈ নোখোজে তাৰপিছত আমি নাপালে কান্দো কান্দিলে আমাক মা দেউতাহঁতে চাপৰ মাৰি দিয়ে এনেকৈয়ে আমাৰ ল'ৰালি কালৰ কিছুমান স্মৃতি থাকি যায় আৰু আমি এই মেলাত বাৰিষা কালৰ মেলাত গ'লে

লগ বন্ধু কিছুমান পোৱা যায় আমাৰ

তেতিয়া আমাৰ আৰ্থিক অৱস্থাও অলপ দুৰ্বল আছিল দিবৰ কাৰণে কিবা কৰি আমাক মেলা চাবলৈ যাম বুলি কৈ লৈ যায় এনেকৈ আমাৰ সৰু কালৰ কিছুমান ধেমালি ফুৰ্তি কৰা গৈছিল